আমাৰ অঞ্চলত কেঞ্চাৰ হৃদৰোগৰ দৰে জটিল ৰোগৰ চিকিৎসাৰ বাবে কোনো সুবিধা নাই কিন্তু আমাৰ পৰা দূৰৈত যোৰহাট ডিব্ৰুগড় গুৱাহাটী আদিত চৰকাৰে কেঞ্চাৰ হৃদৰোগৰ দৰে জটিল ৰোগৰ চিকিৎসাৰ বাবে ব্যৱস্থা ৰাখিছে আৰু সেইবোৰ চৰকাৰে সুলভ মূল্যত সহজতে লাভ কৰাৰ ব্যৱস্থা কৰিছে আৰু সেই অসম চৰকাৰেও ডাটাৰ লগত কেঞ্চাৰৰ কাৰণে টাই আপ কৰি অসমতে খোলাৰ ব্যৱস্থা কৰিছে তাৰোপৰি কেম' ফিজিঅ'থেৰাপি আৰু ডায়'লচিছো ব্যৱস্থা কৰা হৈছে যোৰহাটতো কেঞ্চাৰৰ কেম' দিয়াৰ ব্যৱস্থা আছে ডিব্ৰুগড়ত গুৱাহাটীত ত' ইয়াৰ ব্যৱস্থা ৰাখিছে